মোৰ ভালপোৱা এখন উপন্যাস হৈছে মহাৰথী উপন্যাস সেইখন হৈছে চন্দ্ৰপ্ৰসাদ শইকীয়াই লিখা খুব ভাল উপন্যাসিক হয় তেখেতৰ এই উপন্যাসখনো মোৰ বৰ ভাল লাগে আৰু এই মহাৰথী উপন্যাসখনৰ মূল চৰিত্ৰটোৱেই হৈছে কৰ্ণ আৰু কৰ্ণ মহাভাৰতৰ চৰিত্ৰসমূহৰ ভিতৰত এটা উল্লেখযোগ্য বা অন্যতম চৰিত্ৰ আৰু এই উপন্যাসখনত চন্দ্ৰপ্ৰসাদ শইকীয়াই খুব ধুনীয়াকৈ খুব স্পষ্টকৈ কৰ্ণ চৰিত্ৰটো অংকণ কৰিছে আৰু এই কৰ্ণ চৰিত্ৰটোৱে আচলতে মোক মই সেইখন পঢ়াৰ লগে লগে মোক কন্দুৱাই তুলিছিল খুব মই কান্দি উঠিছিলোঁ এই চৰিত্ৰটোৱে মোক দুখ দিছিল কাৰণ কৰ্ণৰ লগত যিখিনি ঘটনা হৈ যায় কৰ্ণৰ লগত কৰ্ণ যিহেতু কুন্তীৰ পুত্ৰ আছিলে বৰপুত্ৰ আছিলে কিন্তু সেই কৰ্ণই কুন্তীৰ বৰপুত্ৰৰ মৰ্যদা কিন্তু নাপালে কিন্তু তাৰ পাছতো কুন্তীয়ে যেতিয়া নিজৰ পঞ্চপাণ্ডৱ যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল আৰু সহদেৱ এই সহদেৱ এই পাঁচ পঞ্চপাণ্ডৱৰ কাৰণেই আচলতে কৰ্ণই কৌৰৱৰ পক্ষ লৈছিলে কৌৰৱ আৰু পাণ্ডৱৰ মাজত যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ হৈছিলে তেতিয়াই কি কৰিছিলে কৰ্ণই কৌৰৱৰ হৈ যুদ্ধ কৰিছিলে আৰু এই কথা গম পাই কুন্তীয়ে অৰ্থাৎ কৰ্ণৰ মাকে সেই পঞ্চপাণ্ডৱৰ প্ৰাণৰ ভিক্ষা কৰিবলৈ গৈছিলে আৰু তেতিয়া কৰ্ণই যিহেতু পঞ্চপাণ্ডৱ তেওঁৰ বিপৰীত পক্ষত আছিলে আৰু কৰ্ণই সেই পঞ্চপাণ্ডৱৰ কাৰণে পাঁচডাল শৰ ৰাখি থৈছিলে আৰু কুন্তীয়ে যেতিয়া নিজৰ মাতৃয়ে বিচাৰি গৈছিলে সেই পাঁচডাল শৰ যিহেতু তেওঁ পঞ্চপাণ্ডৱক ৰক্ষা কৰিব বিচাৰিছিলে মাকে আৰু মাকৰ সেই আজ্ঞা বা মাকৰ সেই কাতৰ অনুৰোধৰ আওকাণ কৰিব নোৱাৰিছিলে আৰু তেওঁ সেই সময়খিনি সেই মূহূৰ্তখিনিয়ে মোক যথেষ্টখিনি দুখত ব্যথিত কৰি তুলিছিলে মোক কন্দুৱাই তুলিছিলে আৰু কৰ্ণৰ যিটো জীৱন কৰ্ণৰ যিটো জীৱন যাত্ৰা কৰ্ণ সূৰ্যৰ পুত্ৰ আৰু কুন্তীৰ পুত্ৰ তাৰ পাছতো কৰ্ণক পানীত উটুৱাই দিয়া হৈছিলে এনেকুৱা ধৰণৰ কিছুমান উপন্যাসখনৰ কাহিনীয়ে বা ঘটনাই মোক কন্দুৱাই তু তুলিছিলে এতিয়াও মনত পৰিলে মোৰ বৰ বেয়া লাগে কৰ্ণৰ চৰিত্ৰটো আৰু সেই কৰ্ণই ৰজা ৰাধা আৰু অধিৰথ তেওঁৰ ঘৰত জন্ম লাভ কৰিছিলে আৰু কৰ্ণই যেতিয়া বিদ্যা শিক্ষাৰ কাৰণে দ্ৰোণাচাৰ্যৰ ওচৰত গৈছিলে দ্ৰোণাচাৰ্যই তেওঁক বিদ্যা শিক্ষা দিয়া নাছিলে তেওঁ সেই কাৰণে মনে মনে গৈছিলে আৰু মনে মনেই যাওঁতেই তেতিয়াও দ্ৰোণাচাৰ্য কৰ্ণৰ কোলাত শুই থাকোঁতে যিটো এটা ঘটনা ঘটে পোক এটাই কামুৰি দিয়ে যিহেতু কৰ্ণ ক্ষত্ৰিয় আছিলে জন্মগতভাৱে কিন্তু তেওঁৰ অধিৰথ আৰু ৰাধাৰ ঘৰত জন্মলাভ তুলি তলি ডাঙৰ দীঘল কৰিছিলে তেওঁ তেওঁলোক সূত বুলি কোৱা হয় আৰু সেইকাৰণেও সূতপুত্ৰ বুলি তেওঁক সমাজত পৰিচয় আছিলে কিন্তু কৰ্ণক যেতিয়া কৰ্ণই নিজৰ কোলাত শুৱাই ৰাখিছিলে দ্ৰোণাচাৰ্যক তেতিয়া দ্ৰোণাচাৰ্যই শুই থাকোঁতে কৰ্ণৰ ভৰিত এটা পোকে কামুৰি দিছিলে আৰু সেই এই কামোৰাৰ কথাটো আচলতে কৰ্ণই সহ্য কৰি ৰাখিছিলে আৰু সেই সহ্য কৰিব পৰা গুণ ক্ষত্ৰিয়ৰহে আছিলে আৰু সেই কথা গম পাই দ্ৰোণাচাৰ্যই গম পাই কৰ্ণকো তেতিয়া কি কৰিছিলে তেওঁক অৱহেলা কৰিছিলে তেওঁক বেয়াকৈ কৈছিলে আৰু সেই ঘটনাটোৱেও কৰ্ণৰ জীৱনৰ সেই ঘটনাটো এটা ডাঙৰ ঘটনা তেওঁ নিজৰ ভালপোৱা গুৰুজনৰ পৰা তেওঁ অৱহেলা পাইছে এটা সময়ত গৈ গতিকে এইটো এটা খুব দুখৰ বিষয় বেয়া লাগিছিলে তাৰ পাছতো কোন দ্ৰোপদীৰ যি নিৰ্মম তাচ্ছিল্য কৰ্ণৰ প্ৰতি ৰাজসভাত সেই কৰ্ণক দ্ৰোপদীয়ে খুব তাচ্ছিল্য কৰিছিলে তুচ্ছ তাছিল্য কৰিছিলে হাঁহিছিলে উপহাস কৰিছিলে এই কথাখিনিয়ে মোক যথেষ্টখিনি দুখ দিয়ে চাবলৈ গ'লে কৰ্ণৰ যিটো চৰিত্ৰ মহাভাৰতৰ আৰু সেই উপন্যাসখনত চন্দ্ৰপ্ৰসাদ শইকীয়াই লেখকে খুব ধুনীয়াকৈ উপস্থাপন কৰিছে আৰু তেওঁৰ সেই দুখৰ ব্যথাখিনি খুব ধুনীয়াকৈ অংকণ কৰিছে যিখিনিয়ে প্ৰতিজন পাঠককে মোৰ দৰে প্ৰতিজন পাঠককে কন্দুৱাই তুলিব তাৰ পাছত আৰু সেই কুৰুক্ষেত্ৰ যুদ্ধত কৰ্ণ ইমানেই বীৰ আছিলে অৰ্জুনতকৈ বীৰ বুলি কোৱা হয় শ্ৰেষ্ঠ পুৰুষ বুলি কোৱা হয় কিন্তু সেই কথাটো নস্যাৎ কৰিবৰ কাৰণে আচলতে কৰ্ণৰ হাতত অৰ্জুনৰ মৃত্যু অৱশ্যাম্ভাৱি আছিলে সেই কাৰণে শেষত শ্ৰীকৃষ্ণই কৰ্ণৰ ৰথাৰ ৰথৰ চকাত কাঁড় মাৰি পেলাই ৰথৰ চকা বালিত পোত যোৱালে আৰু শেষত কৰ্ণই সেই চকাটো তুলি ধৰি থাকোঁতেই অৰ্জুনে শৰ মাৰিলে এটা ষড়যন্ত্ৰ কৰি শৰ মাৰিলে আৰু তেতিয়াই কৰ্ণ মৃত্যুমুখত পৰে কিন্তু উপন্যাসখনত এইটোৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছে যে কৰ্ণতকৈ বীৰ আচলতে কোনো নাছিলে অৰ্জুনতকৈ শ্ৰেষ্ঠ বীৰ আছিলে কৰ্ণ কিন্তু কৰ্ণৰ জীৱন যাত্ৰা তেওঁৰ ইমানেই দুৰ্ভাগ্য জন্মৰ পৰা একেবাৰে মৃত্যুলৈকে এই দুৰ্ভাগ্য তেওঁৰ জীৱনটো একেবাৰে দুখৰ কৰি তুলিলে